আমি বিশেষকৈ গাঁৱৰ মানুহ বাহিৰত যেতিয়া ফুৰিবলৈ যাওঁ বিশেষকৈ আমি প্ৰথম অসুবিধা পাওঁ ভাষাটোত যিহেতু আমি আমি গাঁৱলীয়া ভাষাত কোৱা মানুহ তেও বাহিৰলৈ গ'লে মানে আমাৰ ভাষাটো আমাৰ বুজি নাপায় আমিও বুজি নাপাওঁ ক'ৰবালৈ যাম বুলি ধৰি লওক কোনোবা এডোখৰ জেগাত যাম বুলি ক'লে তেওঁলোকে হয়তো সেইটো ভাষাটো আমাৰ ভাষাটো বুজি নোপোৱা হয় কিছু ক্ষেত্ৰত কিছু ক্ষেত্ৰত আমিও তেওঁলোকৰ ভাষাটো বুজি নাপাওঁ গতিকে যাম বুলি কোৱা ঠাইডোখৰতকৈ হয়তো অনুমান আগত বা পিছত তেনেকুৱা হেৰি কৰিবলগীয়া হয় নামিবলগীয়া হয় তাৰপিছতে আকৌ বিশেষকৈ আৰু বস্তু কিনা মেলা ক্ষেত্ৰতো আমাৰ অসুবিধা হয় যিহেতু আমি দাম দৰৰ ক্ষেত্ৰতো এতিয়া সুধিবলৈ মেলিবলৈ অসুবিধা হয় তেওঁলোকে আমি যিটো কওঁ সেইটো বুজি নেপায় আকৌ বস্তুৰ কথাটো আমি খোজোঁ কিবা এটা তেওঁলোকেও দিয়ে কিবা এটা সেই তেনেকুৱাকৈ আমাৰ ভাষাবিলাকতে বিশেষকৈ আমি গাঁৱলীয়া সমাজৰ মানুহ সেইটো ক্ষেত্ৰত আমাৰ অকণমান অসুবিধা হয় এই টাউনলৈ বিশেষকৈ ওলাই গ'লে সেই সেইবিলাকেই অসুবিধা হয় আৰু আমি হিন্দী ভাষা বৰ ভালকৈ বুজি নাপাওঁ ইংলীছ বুজি নাপাওঁ অঁ তাৰপিছতে আকৌ এই আমি এতিয়া গাঁৱলীয়া ভাষা খাচাংকৈ কোৱা মানুহ সেইটো কাৰণে অকমান মানে সুৰ লগাইয়ো ধৰি লওক ক'ব নাজানো সেইবোৰপৰা অকণমান দিগদাৰ হয় আৰু তেনেকুৱাই আও